ফোনৰ যেনেকৈ পজিটিভ ৱে বহুত আছিল তেনেকৈ নিগেটিভ ৱেও মোৰ মতে ইমান নাই আগৰ দিনত আছিল নিগেটিভ ৱে কিন্তু আজিকালি সেই নিগেটিভ ৱেবোৰো পজিটিভ ৱেত পৰিণত হৈছে যদি মই ক'ব যাওঁ আগতে গেম খেলি থাকিলে মানুহে ভিডিঅ' চাই থাকিলে ভাবে যে সময় নষ্ট হৈছে মাক বাপেকে গালি পাৰে ল'ৰাটো মোৰ পঢ়া শুনা নাইকিয়া হৈছে গেম খেলিছে সেইবোৰ ভাবে কিন্তু আজিৰ দিনত ভিডিঅ' বনোৱা মানুহটোৱে ইউটিউবৰ ইউটিউবাৰ এটাই মাহত ক'ব গ'লে বেছিতকৈ বেছি চল্লিছ লাখ টকা এটা পায় ভাল ভাল ইউটিউবাৰবিলাকে এতিয়া তাতকৈ বেছি ভাল হৈছে গেমাৰ বিলাকে যোনে গেম খেলে গেম খে আগতে কয় যে গেম খেলিলে ফোন বেয়া হ'ব গেম খেলিলে সময় নষ্ট হৈছে একো মই কৰিব নোৱাৰিম মই ফিউচাৰত গৈ একো ভাল মানুহ হ'ব নোৱাৰিম একো কৰিব নোৱাৰিম সময় নষ্ট হ'ব বেকাৰ বহিব লাগিব কিন্তু নহয় আজিকালি গেম খেলি মই ৰিচেণ্ট এটা গেমাৰক দেখিছিলোঁ এজন গেমাৰক নামটো হৈছে স্কাউট সি নিজে ঘৰ এটা বনাইছে ঘৰটোৰ মূল্য হৈছে চৈধ্য কোটি টকা সি সেই বছৰটোতে গাড়ী এখন কিনিছে গাড়ীখনৰ মূল্য হৈছে এক কোটি বিছ লাখ টকা অকল গেম খেলি সেই বস্তুখিনি পাইছে ত' মোৰমতে সেইটো এটা বহুত ভালেই ক'ব গ'লে ইমান তেনেকৈ বেয়া মই আজিলৈকে দেখা নাই হয় অতিৰিক্ত চব অতিৰিক্ত কৰিলে চব বস্তুৱেই বেয়া অতিৰিক্ত চব বস্তুৱেই বেয়া অকল ফোন বুলিয়েই নহয় চব বস্তুৱেই সুৰাপান অতিৰিক্ত বেয়া মদ মদ চদ সকলো বস্তু অতিৰিক্ত বেয়া তেনেকৈ ফোনৰো মোবাইল ফোনৰ অতিৰিক্ত ব্যৱহাৰো বেয়া কিন্তু এটা নিৰ্দিষ্ট সময় নিজে বান্ধি ল'ব লাগে মোৰ হিচাপত আজিকালি এই ব্যস্ততা জীৱনত মানুহে ইমানখিনি জনা হ'ল ত' ইমানো মই নিগেটিভ ৱে দেখা নাই ফোনত